মোৰ অন্যতম এখন প্ৰিয় কিতাপ হ'ল ৰীতা চৌধুৰীৰ এই সময় সেই সময় এই এইখন মূলতঃ এখন উপন্য়াস যিখন ৰীতা চৌধুৰীয়ে অসম আন্দোলনৰ সময়খিনিক পটভূমি হিচাপে লৈ ৰচনা কৰিছে আৰু ইয়াত কিছুমান বাস্তৱ ছবিও প্ৰতিফলিত হৈছে যেন মোৰ অনুমান হয় উপন্যাসখন মূলতঃ সেই সেই সময়ৰ ৰাজনৈতিক অৱস্থা তথা অস্থিৰ অসমৰ বিভিন্ন ধৰণৰ দিশ আলফা আলফাৰ গঠন আলফালৈ মানুহ কিদৰে গৈছিল বা সেই সময়ৰ নাৰীৰ অৱস্থা নাৰীয়ে কিদৰে অসম আন্দোলনত আগভাগ লৈছিল এই সকলোবোৰ কথা এগৰাকী অদিতি নামৰ নাৰীৰদ্বাৰা দেখুওৱা হয় যিগৰাকীয়ে এখন কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তদুপৰি উপন্যাসখনত সেই সময়ৰ ৰাজনৈতিক দিশটোৰ লগতে বৰ্তমান সময়ৰ ৰাজনৈতিক অৱস্থা আৰু তাত নেতাসকলৰ স্থিতি আদিৰ লগতে বৰ্তমান সময়ৰ যুৱ প্ৰজন্মৰ চিন্তাধাৰা কিদৰে তেওঁলোকে নতুনকৈ ভাবিবলৈ চিন্তা কৰিছে নতুনকৈ ভাবি নিজৰ লগতে আনকো ভবাই তুলিবলৈ সক্ষম হৈছে নিজৰ জীৱনটোক কিদৰে চাই এইবোৰ দিশো প্ৰতিফলিত হৈছে তদুপৰি ইয়াত একদম উৎকৃষ্টভাৱে প্ৰদৰ্শিত হৈছে কলেজ ৰাজনীতিৰ কথা আৰু ছাত্ৰ ৰাজনীতিৰ কথা ইয়াত উল্লেখযোগ্যভাৱে প্ৰতিফলিত হৈছে কিদৰে ছাত্ৰসকলে কলেজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে তদুপৰি তাত ৰাজনীতিৰ কিছুমান নেদেখা দিশো প্ৰতিফলিত হৈছে ছাত্ৰসকলে কিছুমান দুৰ্নীতিও কৰে সেই ছাত্ৰৰদ্বাৰা ৰাজনীতিত দেখা পোৱা দুৰ্নীতিসমূহৰ বিষয়েও ইয়াত সুন্দৰ ৰূপত উদঙাই দেখুওৱা হৈছে গতিকে এইখন বিশেষভাৱে ভাল লগা কিতাপ আৰু এই কিতাপখনে মূলতঃ সেই সময়ৰ অসম আন্দোলনৰ বিভিন্ন দিশৰ লগতে সেই সময়ৰ পটভূমিটোৰ লগতে বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা ৰাজনৈতিক অৱস্থা তথা বৰ্তমান যুৱপ্ৰজন্মৰ চিন্তাধাৰা আদি সকলোবোৰ দিশত ভবাই তুলিবলৈ দিশ এক বাটৰ মুকলি কৰিছে বুলি মই ক'ব খোজোঁ